আমাৰ পাকঘৰত থকা সকলোবোৰ মানে বিভিন্ন ধৰণৰ বাচন বৰ্তন আৰু প্ৰত্যেকটো ব্যৱহাৰৰ বিষয়ে আমি আমাৰ চচপেন আছে কেৰাহী আছে কৰচ আছে কাঁহী আছে বাতি আছে প্লেট আছে গ্লাছ আছে কাপ আছে আৰু টিপ'টৰে আমি টিপ'ট আছে এনেকুৱাকৈ আমি মানে কেৰাহীটো দি আমি ভাত বনোৱা যায় চচপেনত ভাত বনোৱা যায় লগতে আকৌ কাঁহী বাতিত ভাত খোৱা যায় এই গিলাচৰ গিলাচত পানী আপোনাৰ কাপ কাপত কাপ প্লেটত চাহ চাহ দিয়া যায় গতিকে তেনেকৈ আমাৰ সকলোবোৰ ব্যৱহাৰ কৰা হয় কাপ আৰু কিছুমান মানুহে কাঁহৰ কাঁহ পিতলৰ বাচন ব্যৱহাৰ কৰে কিছুমানে ষ্টিলৰ ব্যৱহাৰ কৰে কিছুমানে চিনা মাটিৰ ব্যৱহাৰ কৰে কিছুমানে আইনাৰ ব্যৱহাৰ কৰে সেই অনুপাতে আমাৰ সকলোবোৰ বস্তু প্ৰত্যেকঘৰ মানুহতে কাঁহ পিতলৰ বা অন্যান্য মানে ধাতুৰ জৰিয়তে বাচন বৰ্তন আছে সকলোৰে ব্যৱহাৰে আমাৰ বাচন বৰ্তনটো আমি ব্যৱহাৰ বনাব যোৱাৰ আগত সুন্দৰকৈ নিম চাবোনেৰে ধুব ধুব লাগে চাফ চিকুণ কৰি খাব লাগে আৰু পানীটো যাতে ফিল্টাৰ কৰি সকলোবোৰ পানীতে পানীটো ফিল্টাৰ কৰি পাকঘৰত ধুনীয়া জেগা পানী ফিল্টাৰ কৰি খোৱা যায় ঘটি লাগে আমাক জগ লাগে টিপ'ট লাগে এনেকুৱা আমাৰ বস্তুবোৰ আছে বিভিন্ন ধৰণৰ মানে পাকঘৰত ব্যৱহাৰ কৰা সা সৰঞ্জামবোৰ আছে আৰু সেয়ে চামুচ বা অন্যান্য কিছুমান খণ্টি আছে খণ্টি এনেকুৱাকৈ আমি বিভিন্ন ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰা যায় সকলোবোৰ বাচন বৰ্তন পৰিস্কাৰ কৰি ধুই দিলে আমাৰ সকলো হেৰি হয় তেতিয়া আমাৰ ভাল লাগে আৰু নিজৰো ভাল লাগে আৰু তাত বিভিন্ন ধৰণৰ লেতেৰা ময়লা হেৰি থাকে গতিকে আমি হেৰি কৰোঁ সকলোবোৰ বাচন বৰ্তনত আমি ভাতবোৰ ভাত ব্যৱহাৰ কৰোঁ বিষয়তো সকলো কথা ক'ব পাৰি পাৰি গতিকে আমি বাচন বৰ্তন ব্যৱহাৰৰ আগতে পৰিস্কাৰকৈ পৰিচালনা কৰি আমি বাচন বাচন ব্যৱহাৰ কৰোঁ গতিকে আমাৰ পাকঘৰত যিকোনো বাচন বৰ্তন আমি প্ৰত্যেকটো ব্যৱহাৰ কৰাৰ আগতে তাক আমি ধুৱই ধুই মিলি সুন্দৰভাৱে কৰি লওঁ লোৱাৰ পিছত আমি যা যোগাৰবোৰ কৰি লোৱাৰ পিছত আমি পাকঘৰত হেৰি বনোৱাৰ যি হয় গতিকে আমি এনেকুৱাকৈ আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ মানে ব্যৱহাৰ কৰি আমি প্ৰত্যেকটো বাচন বৰ্তন এইবোৰ প্ৰতিটোৰে ব্যৱহাৰৰ বিষয়ে আমি ক'ব পাৰোঁ যা বা কেৰাহীটোৰ কেৰাহীত ভাত বনাওঁ চচত দালি বনাওঁ আকৌ টিপট'ত চাহ বনাওঁ বা কিছুমান মানে সৰু সৰু বাচন আছে আজিকালি বিভিন্ন ধৰণৰ বস্তুৰ সৃষ্টি হৈছে সেনেকুৱা বস্তুই দিওঁ আমি ব্যৱহাৰ কৰা যায় গতিকে এনেকৈয়ে আমি বাচন বৰ্তন ব্যৱহাৰ কৰি আমাৰ মানে ঘৰৰ মানে বস্তুটো ব্যৱহাৰ কৰিলে আমাৰ বেছি হয় গতিকে গতিকে আমি এওঁলোক এইখিনিকে আমি কৰি ফেলাই আমি বাচন বৰ্তনবোৰ আকৌ খোৱাৰ পিছত আকৌ সুন্দৰভাৱে আমি তাত থৈ মিলি চাফা কৰি দিওঁ তাৰ পিছত আকৌ নেক্সটৰ কাৰণে আকৌ ব্যৱহাৰ কৰিব লাগে সেনেকুৱা হ'লে হ'ব আৰু হেৰি কৰি